হয় মই ৰাজ্যৰ বাহিৰত গৈছোঁ কেইবাখনো ঠাইত গৈছোঁ মই প্ৰথমতে ঝাৰখণ্ড মই প্ৰায়ে যাওঁ কাৰণ ঝাৰখণ্ডত তাতে যিটো দেওঘৰ আছে দেওঘৰ ডিষ্ট্ৰিক্টত আমাৰ ঠাকুৰ অনুকূল চন্দ্ৰদেৱৰ আশ্ৰম মই তাৰে ভক্ত গতিকে মই তাত প্ৰায়ে আধ্যাত্মিক এটা যাত্ৰা লৈ তাত তালৈকে যাওঁ আৰু আৰু ইয়াৰ পিছত মই গৈছিলোঁ আহমেদাবাদ আহমেদাবাদত মই গৈছিলোঁ টু থাউজেণ্ড থ্ৰীত তাত মই এটা মোৰ এটা যিটো মোৰ য'ত মই কাম কৰিছিলোঁ তেতিয়া মেডিকেল ৰিপ্ৰেজেণ্টিটিভ তাৰে এটা ট্ৰেইনিং প্ৰগ্ৰেম এটা আছিলে এক মাহৰ এক মাহৰ কাৰণে তাত গৈছিলোঁ আৰু মই এঠাইত গৈছিলোঁ সেইটো হায়দৰাবাদ হায়দৰাবাদত গৈছিলোঁ মই যিটো তাতে এটা ৱৰ্ল্ডৰ লাৰ্জেষ্ট মানে মেডিটেশ্ব্যন চেণ্টাৰ আছে হাৰ্টফুলনেছ বুলি কয় হাৰ্টফুলনেছৰ তাত ট্ৰেইনিং প্ৰগ্ৰেমত এটা গৈছিলোঁ মই তাত গৈ বেছ কিছুদিন আছিলোঁ তাৰ যিটো পৰিৱেশ তেতিয়া মই যেতিয়া প্ৰথমবাৰৰ বাবে গৈছিলোঁ তাত মানে খুব শুকান আছিলে পৰিৱেশ গছ গছনি নাছিলে সেনেকুৱা ঠাই তাৰ পিছত যেতিয়া মই পিছত পৰৱৰ্তী পৰ্য্যায়ত যেতিয়া মই যাওঁ তেতিয়া তেখেতসকলৰ ঐকান্তিকতা আৰু নিষ্ঠাৰ বাবে তাত এখন অৰণ্যৰ নিচিনা এটা পৰিৱেশ গঠন হৈছে খুব ডিচিপ্লিন আৰু তাৰ পিছত তাত যিটো পৰিৱেশ সেই পৰিৱেশটো সদায় মনত থাকি যাব আৰু যিটো ধ্যানৰ যিটো ধাৰণা মানুহৰ জীৱনত ধ্যানৰ যিটো ধাৰণা মই তাত শিকিছোঁ আৰু তাৰ প্ৰয়োজনীয়তাটো মই তাতে উপলব্ধি কৰিছোঁ আৰু মই কাশ্মীৰো গৈছোঁ তাৰ পিছত মেঘালয়তো গৈয়ে থাকোঁ তাৰ পিছত মেঘালয়ত মোৰ মানে ঘৰৰ পৰিয়ালৰ মানুহ এগৰাকী থাকে ডাঙৰ বা গতিকে তাত মই প্ৰায় যোৱা হয় আৰু কাশ্মীৰো এবাৰ গৈছিলোঁ সেইটো এনেই ভ্ৰমণসূচীয়েই আছিলে এনেই মানে পৰিৱেশ চাবৰ বাবে গতিকে এইখিনি ঠাই মই ঘূৰিছোঁ আৰু মই যেতিয়া আহমেদাবাদ যাওঁ তেতিয়া মই মানে বিমানযোগে যোৱা যিহেতু হয় তাতে মই দিল্লী গৈছিলোঁ তাৰ পিছত কলিকাতা এইখিনি ঠাই ঘূৰিছোঁ বোম্বে এইখিনি ঠাই ঘূৰিছোঁ তাৰ মানে ভাৰতৰ সেই বৈচিত্ৰতাটো এইখিনিত উপলব্ধি কৰিছোঁ এয়াই আৰু থুলমুলভাৱে এইখিনি ঠাই ঘূৰিছোঁ এইখিনি আৰু বাহিৰত ঘূৰা বুলি ক'ব পাৰি যাত্ৰাটো